আধুনিক যুগত বিভিন্ন পদ্ধতিৰে হাঁহ কুকুৰা পালন কৰা হয় এই হাঁহ কুকুৰাৰপৰা কম দিনৰ ভিতৰতে ব্যৱসায় উন্নত আৰু লাভবান হ'ব পাৰি আধুনিক যুগত যুগত হৈছে যান্ত্ৰিকতাৰ যুগ এই যান্ত্ৰিকতাৰ যুগত বিভিন্ন পদ্ধতিৰে হাঁহ কুকুৰা পালন কৰি কম সময়ৰ ভিতৰতে ডাঙৰ দীঘল কৰা হয় আৰু সিহঁতক কম সময়ৰ ভিতৰতে ডাঙৰ হৈ ব্যৱসায়ত বহুত লাভৱান হ'ব পাৰে কিন্তু এই এই আধুনিক যান্ত্ৰিকৰ যুগৰ এই ব্যৱসায়খনৰপৰা মানুহবিলাকৰ বহুত ক্ষতিও হৈছে কাৰণ ইমান কম সময়ৰ ভিতৰতে যদিও ডাঙৰ দীঘল কৰা হয় কিন্তু সিহঁতৰপৰা আমি বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় কাৰণ সিহঁতৰ আমি খোৱা খাদ্যবিলাকত পৰা খোৱা খাদ্যবিলাক আমি বিভিন্ন আৰু বিভিন্ন যান্ত্ৰিকৰ যুগৰপৰা আমি উৎপাদন কৰি আমি উৎপাদন কৰি খুওৱা হয় কিন্তু কিন্তু আমি ঘৰুৱাভাৱে যিটো হাঁহ কুকুৰা পালন কৰি ডাঙৰ কৰি আমি ডাঙৰ কৰি ডাঙৰ কৰোঁ আৰু সিহঁতৰপৰা আমি কোনো বেমাৰ আজাৰ নহয় কাৰণ যেনেকৈ ব্ৰইলাৰ ফাৰ্মবিলাক ওলাইছে যদিও সিহঁতৰপৰা আমাৰ কোনো দেহাৰ কাৰণে বহুত ক্ষতিকাৰক হৈছে আমি ব্যৱসায়ত বহুত টকা উপাৰ্জন কৰি লৈছোঁ আৰু ব্যৱসায়খনৰপৰা বহুত উন্নত হৈছোঁ কিন্তু সেই ব্যৱসায়খনৰপৰা পৰা আমাৰ কিন্তু বহুত ক্ষতি হৈছিল কিয় সিহঁতক বহুত ঔষধ পাতি খুৱাই ভিটামিন খুৱাই ডাঙৰ দুদিন পোন্ধৰ দিন লগা হাঁহ হাঁহ কুকুৰাবিলাকক আমি এসপ্তাহৰ ভিতৰতে ডাঙৰ দীঘল ডাঙৰ কৰি ওজন বঢ়াই আমি ব্যৱসায়খনত লাভৱান হৈছোঁ কিন্তু ইয়াৰপৰা আমাৰ সেই খোৱা সেই ব্ৰইলাৰবিলাক খাই আমাৰ দেহাৰ বহুত ক্ষতি হৈছে কিন্তু যিটো আমি সহজ পদ্ধতিৰে ঘৰুৱা পদ্ধতিত কৰোঁ বা কৰোঁ সেই সেই বহুদিন লাগে যদিও সিহঁতৰপৰা কিন্তু আমাৰ দেহত কোনো ক্ষতি নহয় সিহঁতৰপৰা আমি যিটো কণী পাওঁ সেইটো আমাৰ দেহাত বহুত উপকাৰ কাৰণ যিটো আমি ঘৰুৱা পদ্ধতিৰে পোৱালি জগাওঁ সিহঁত হয়তো বহুত দেৰি এই দেৰি দেৰি হয় পোৱালি জগোৱাৰ সময়ত আৰু পোৱালিবোৰ যে জগোৱাৰ পিছতো বহুত যত্ন কৰিব লগা হয় কিন্তু আধুনিক পদ্ধতিৰে কৰা পোৱালিবোৰ আৰু কম সময়তে ডাঙৰ দীঘল হয় আৰু ইহঁতক আমি ইমান ইমান ধৰণে যতন ল'ব লগা নহয় কাৰণ সিহঁতক আমি বিভিন্ন হেৰি পদ্ধতিতে পদ্ধতিৰে ডাঙৰ পদ্ধতিৰে আমি সিহঁতক ব্যৱহাৰ কৰোঁ ব্যৱহাৰ কৰোঁ বাবে সিহঁত অতি সোনকালে ডাঙৰ দীঘল হয় সিহঁত কিন্তু যিটো ঘৰুৱাভাৱে আমি পোৱালি জগাওঁ সেইটো কিন্তু বহুত বহুত দিনৰ বাবে দিন লাগে সেইবাবে সিহঁতৰ আমি বহুত কষ্ট কৰিব লগা হয় কিন্তু সেইটোৰপৰা আমাৰ দেহাত কোনো ক্ষতি নহয় কিয় যিটো কোনো যিটো বেমাৰী লোকেও এই বস্তুটো খাব পাৰে কিন্তু ব্ৰইলাৰ ব্ৰইলাৰ মুৰ্গীবোৰ ব্ৰইলাৰ আধুনিক পদ্ধতিৰে কৰা হাঁহ কুকুৰাবোৰ কিন্তু কোনো বেমাৰী লোকে খাব নোৱাৰে কিন্তু আমাৰ ঘৰুৱাভাৱে যিটো হাঁহ কুকুৰা পালন কৰি ডাঙৰ দীঘল কৰোঁ সেইটো কিন্তু বেমাৰী লোকেও খাব পাৰে এই আধুনিক পদ্ধতিৰে হাঁহ কুকুৰা উৎপাদন কৰি যিটো মানুহে খাই আছে ইয়াৰপৰা মানুহৰ বহুত বেমাৰ আজাৰ দেখা দিছে এশ শতাংশৰ নব্বৈ শতাংশ লোকেই এই বেমাৰ আজাৰত ভুগি আছে কাৰণ এই আধুনিক পদ্ধতিৰে কম সময়ৰ ভিতৰতে উপাৰ্জন বহুত টকা মানুহে উপাৰ্জন কৰিছে যদিও কিন্তু মানুহৰ ইয়াৰপৰা দেহাত বহুত ক্ষতি হৈছে কিন্তু যিটো আমি ঘৰুৱা পদ্ধতিৰে হাঁহ কুকুৰা পালন কৰি ডাঙৰ কৰোঁ সেইটোৰপৰা আমাৰ দেহত কোনো ক্ষতি নহয় এই ক্ষতি নোহোৱাৰ বাবে আমি বহুত সময় লয় যদিও আমি ঘৰুৱা পদ্ধতিৰে কৰা হাঁহ কুকুৰাবোৰ পালন কৰিব লাগে কিন্তু আজিকালিৰ মানুহে কেৱল ব্যৱসায়খন উন্নত ধৰণৰ হ'ব লাগে আৰু সেই ব্যৱসায়খনৰ দুদিনৰ ভিতৰতে বহুত টকা উপাৰ্জন কৰি কৰি বহুত ধনী হ'ব বিচাৰে কিন্তু কিন্তু এইটো হ'ব নালাগে কাৰণ আধুনিক যুগত হৈছে যদিও যুগৰ কিন্তু ঘৰুৱা পদ্ধতিৰে কৰা হাঁহ হাঁহ কুকুৰাবোৰৰপৰা আমি কোনো ধৰণৰ ক্ষতি নহয় কোনো ধৰণৰ পৰিৱেশ বিনষ্ট নহয় কিন্তু সিহঁতক ধুনীয়াকৈ আমি চাফ চিকুণ কৰি সেই আমি এটা ডাঙৰ উদ্যোগ হিচাপে গঢ়ি তুলিব পাৰোঁ